শেহতীয়া বছৰত বিশেষ কৰি কৰোনা কালৰ পিছৰ পৰা আমাৰ এই এই অঞ্চলটোত বিশেষ কৰি চব্জি বস্তুখিনি ইমান বেছি দাম বাঢ়ি গৈছে যে সাধাৰণ মানুহখিনিৰ কাৰণে বহুতেই মানে অসুবিধা হৈছে কাৰণ কৃষিজীৱী মানুহ বা অন্যান্য কাম কৰা মানুহ শিল্পলয়ত কাম কৰা মানুহ ধৰক এনেকুৱা মানুহখিনিৰ কাৰণে দৈনিক যিখিনি মজুৰী বা ভাত্তা পায় তেওঁলোকৰ কাৰণে মানে গধূলি বজাৰ কৰি পৰিয়ালটো চলোৱাৰ কাৰণে বহুত টাফ হৈ গৈছে কিয়নো আজি চাওক দালি মিঠাতেল বা চাহপাত চেনি ইমান বেছি দাম বাঢ়ি গৈছে সাধাৰণ মানুহখিনি মানে ধোঁৱা কোঁৱা দেখি গৈছে ঠিক তেনেকৈ চব্জিখিনি চব্জি আমাৰ এইখিনিত তেনেকৈ উৎপাদন নহয় কিছুমান পৰিয়ালে নিজৰ চব্জিখিনি তেখেতসকলৰ পাচলিবাৰীত উৎপন্ন কৰে বা তেখেতসকলৰ হৈ যায় কিন্তু যিখিনি শূন্য মানুহ থাকিল মানে বেছিভাগ মানুহৰ খেতিমাটি বা শাক পাচলি কৰা জাগা ঘৰৰ ওচৰত তেনেকৈ নাই বস্তুখিনি বাহিৰৰ পৰাই আহে বাহিৰৰ পৰা আনিব লাগে আৰু সেই বাহিৰৰ পৰা অনা বস্তুখিনিৰ ওপৰত বেপাৰীসকলে যথেষ্ট মূল্য যোগ কৰি কিনে মানে গ্ৰাহকৰ ওপৰত বিক্ৰী কৰে যাৰ ফলত মূল্যটো দি হয় মানে আমি কিনি খোৱাত যিমান পৰিমাণৰ আমি কিনি খাব লাগিছিল মানে পাৰা নাযায় আৰু এইটো সেইফালৰ পৰা এটা ডাঙৰ অসুবিধা হৈছে সাধাৰণ শ্ৰেণীটোৰ কাৰণে আৰু ইয়াৰ লগে লগে ধৰক আজিকালি এটা ফেশ্বন বুলিয়ে ক'ব লাগিব অনলাইন মাৰ্কেটখন অনলাইন মাৰ্কেটখন এনেকৈ সোমাই গৈছে যে চকুৰ আগৰ বস্তুটোত কৰি মোবাইলত দেখা বস্তুটো যেন বেছি ভাল বেছি ধুনীয়া বেছি কিবা এনেকৈ মানুহখিনি মানে কি আপোনাৰ তলৰ পৰা ওপৰৰ সকলো শ্ৰেণীৰ মানুহখিনিয়ে অনলাইনমুখী হৈছে কি আপনি গেলামাল কওক কি হৈছি আপনি এই চাৰ্ট কওক চেণ্ডেল কওক জোতা কওক এইবিলাক মানে যেন অনলাইনত মানে দোকানত কৰি কমত পায় যাৰ ফলত দোকানৰ বিক্ৰীটো কমি গৈছে আৰু তেখেতসকলেও অতিষ্ঠ হৈছে তাৰ ফলত তেখেতসকলে মানে কি এটা সুবিধাও যেন আজি ল'ব বিচাৰি আছে যে অনলাইন গৈছা আজৰি মোৰ তাতে আহিছে আজি ইমানত দিব লাগিব মূল্য ইমান নিদিলে নিদিওঁ আৰু তেনেকুৱা এটা হৈ আছে আৰু গতিকে শেহতীয়া আপোনাৰ এই সময়খিনিত গেলামালৰ পৰা শাক চব্জি মাছ মাংসৰ পৰা আদি কৰি কোনো এটা বস্তুৱে ৰখি থকা নাই গোটেইখিনি বস্তু সমানে দৌৰি আছে ইমান দাম বৃদ্ধি হৈছে যে আমি চলা মেলা কৰাত বহুতে অসুবিধা হৈছি